হেল্ল' মই এই ৰাওনা গাঁও সোণমনি শইকীয়াই কৈছিলোঁ জোনমনি বাইদেউ হয়নে নহয় বাৰু পঞ্চায়ত প্ৰেচিডেণ্ট অঁ মই আপোনালৈ দৰকাৰ এটাত ফোন কৰিছিলোঁ মই বিজনেছ এটা কৰিব লৈছিলোঁ মানে কাপোৰ কাপোৰৰ মোক ট্ৰেড লাইচেঞ্চ এখন লাগিছিলে কাপোৰৰ দোকান দিম বুলি ভাবিছিলোঁ মই সেইকাৰণে আপোনালৈ ফোন কৰিলোঁ অঁ অঁ অঁ কেই কপি লাগিব ফটো অঁ

অঁ অঁ মই জেৰক্স কৰি নিব লাগিব নহ্ এতিয়া ডকুমেণ্টকেইটা ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড সেইখিনি হ'ব আৰু ফটো তিনি কপি আৰু গাঁওবুঢ়া চাৰ্টিফিকেট এখন লাগিব অঁ কাগজ এখন অঁ অঁ অঁ মই কাপোৰৰ দোকান অঁ মোৰ এনেই ঘৰতে মানে বস্তু কিবা কিবি এনেই সৰু সুৰাকৈ বিকি আছোঁ আকৌ ঘৰতে এইবিলাক তাঁত বৈ আকৌ এনেকৈ গাঁঠি গোঁঠা মেলা এইবিলাক বস্তু ঘৰতে বিকিছোঁ আৰু এনেকৈ যোৰহাটৰ পৰা বস্তু আনি আৰু এনেই সৰু সুৰাকৈ বিকি আছোঁ এতিয়া মই ব্যৱসায় মানে দোকান এখন খুলিম বুলি ভাবিছোঁ আৰু সেইকাৰণে মোৰ এতিয়া দোকানখন খুলিবলৈ লোন এটা আকৌ ল'ব লাগিব নহয় লোনটোৰ কাৰণে মই এতিয়া সেইকাৰণে এই ট্ৰেড লাইচেন্সখন বিচাৰিছোঁ আৰু আপোনাৰ ওচৰত কি কি বোলো বাইদেউক সুধিমছোন কি কি লাগিব এতিয়া এতিয়া যিমানেই সোনকালে হয় এই ভাবিছোঁ আৰু এতিয়া এতিয়া হেৰিয়তে খুলিম বুলি ডিচেম্বৰ জানুৱাৰী মানতে খুলিম আৰু এনেকৈ ভাবিছোঁ আৰু কামটো হ'ব নহ্ অঁ এই তাৰপিছত হেৰি আহিব মই ৰাওনা পাৰতে দোকানখন দিম অঁ অঁ আহিব আহিব হেল্ল'